মই মোৰ আজৰি টাইমত মুভি চাওঁ কিতাপ পঢ়োঁ আৰু কেতিয়াবা ওলাই যাওঁ ফুৰিব কাৰণে কিছুমান কেফেত গৈ ভাল লাগে ছ' ফ্ৰেণ্ডজৰ লগত ওলাই যাওঁ গুৱাহাটীত বহুত এনেকা কেফে আছে য'ত আমি ভিজিত কৰি পেলে টাইম স্পেণ্ড কৰোঁ ফ্ৰেইণ্ডজৰ লগত আৰু বুকছ চবেই ভাল পাওঁ থ্ৰীলাৰ আৰু ৰোমাঞ্চ বেছি পঢ়োঁ আৰু তাৰ পিছত কেতিয়াবা মোৰ আজৰি টাইমত মুভি চাইও ভাল পাওঁ ৰিচেন্টলি এখন ছিৰিজ চালোঁ নেটফ্লিক্সত ভাল আছিলে বিৰাটেই ভাল আছিলে কুইন চাৰ্লেট আৰু তাতে নিজৰ মেণ্টেল হেলথৰ এটা টপিক আছিল যোনটো এতিয়া খুব চলিছে ছ' সেইবোৰ চাই ভাল লাগে আৰু কিতাপটোতো পঢ়া হয়েই ইণ্টাৰনেট আজিকালি ইণ্টাৰনেট আছে ই বুকছো কিছুমান পঢ়িব পাৰোঁ ছ' যদি কিছুমান কিতাপ এক্সেচিবল নহয় মই কিনিব নাই পাৰা তেতিয়া মই ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি পেলাই পঢ়ো আৰু ইণ্টাৰনেটৰ আপোনাৰ ছ'চিয়েল মিডিয়াও যদি মই খোলোঁ তেতিয়াও সেই ফ্ৰী টাইমত সেইবোৰ কৰি চাৰ্ফ কৰি পালে সেইবোৰো বহুত সোনকালে টাইমবোৰ পাৰ হৈ যায় ফেচবুকত হওক ইনষ্টা ইনষ্টাগ্ৰামত হওক আপোনাৰ ৰীলছ আহে কিছুমান ভিডিঅ'ছ আহে ছ' সেইবোৰ ভিডিঅ' চাই মেলি এনেকৈ টাইমটো পাৰ হয় আৰু আৰু কিতাপ আগাথা ক্ৰিষ্টি ৰিচেণ্টলি এটা কমপ্লিট কৰিলোঁ ভাল আছিল ছাছপেঞ্চ আছিল আৰু আৰু বহুত কিতাপ লিখিছে তেওঁ বাট মানে ভাল আৰু লিখনিটোও ভাল হয় ছ' সেইটো পঢ়ি ভাল পাওঁ আৰু গান শুনো স্পটিফাই কেতিয়াবা যেতিয়া সময় পাওঁ গানটো থাকেই বেকগ্ৰাউণ্ডত বাজি পেলাই ছ' সেইবোৰ শুনি থাকোঁ সেইবোৰ শুনি পালে কেতিয়াবা কিতাপো পঢ়োঁ ছ' সেনেকুৱাকে টাইমবোৰ পাৰ হৈ যায় আৰু